পেচা হিচাপে ক'ব গ'লে মাইণ্ডত মোৰ আৰম্ভণিতে এটা বস্তু মোৰ আহিছিলে যিটো নেকি আমি প্ৰতিজনৰ বাৰ্থডে'ত ইউজ কৰোঁ খাওঁ আমি কে'ক সেইটো মোৰ ইচ্ছা আছিলে যে মই কে'ক বনোৱাৰ বিজনেছ কৰিম আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ যিমানে বাৰ্থডে' চেলেব্ৰেট কৰে তেওঁলোকক মই মোৰ নিজৰ হাতেৰে বনোৱা কে'ক মই তেওঁলোকৰ বাৰ্থডে'ত মই ছাৰ্ভ কৰিম লগতে গিফ্ট কৰিম ছ' মই সেইটো মোৰ জীৱনত মই ভাবিছিলো কৰিম বুলি কিন্তু মোৰ কথাটোত সম্পূৰ্ণ নহ'ল তথাপিও মই কে'ক বনাই ভাল পাওঁ লগতে আৰু মনত আছে যে মানে যদি মই আজি এইটো কৰিলো হয় ত' চাগে মোৰ জীৱনত মই আজি সেইটো বিজনেছ লৈয়ে কে'ক বনোৱাৰ বিজনেছ লৈয়ে মই সফল থাকিলো হয় যি কি নহওক আজিও মই সফলে হয় বাট মোৰ সেইটো চইচ আছিলে মোৰ এইটো হবিয়ে বুলি ক'ব গ'লেও বেয়া নহ'ব সেইটো মোৰ পেচা আছিলে যে মই কে'ক বনাই কে'ক বনোৱাৰ বিজনেছ কৰিম বাৰ্থডে'ত মই ছাৰ্ভ কৰিম প্ৰতিজনৰ বাৰ্থডে'ত ছাৰ্ভ কৰিম মই কে'ক বনাই আৰু এইটো এটা ভাল ইনকাম ছৰ্চেই হয় সেইটো ইনকাম একো বেয়া নহয় কাৰণ যিকোনো কথা আমি পজিটিভ হিচাপে ল'ব লাগে ত' মইও সেইটো মই ক'ব খুজিছো যে কে'ক বনোৱাই কে'ক বনাই ছাৰ্ভ কৰাটো একো বেয়া কথা নহয় ত' মোৰ সেইটো পেচা আছিল যে মই কে'ক বনাম আৰু মোৰ হাতেৰে বনোৱা কে'ক সোৱাদ হ'ব মানুহে খাই সোৱাদ পাব তাৰিফ কৰিব সেইটো মই খুজোঁ বাট এইটো নহ'ল কিন্তু এদিন চাগে মই সেইটো কৰিম ত' সেইটো মই নিজকে মানে মোৰ ইমান এটা মই ভাবোঁ আৰু সেইটো বনোৱাৰ যিখিনি ৰেচিপি সেইটো মোৰ মাইণ্ডত আছে ছ' সেইটো মই মোৰ পেচা হিচাপে ল'ম যে মই কে'ক বনাই ভাল পাওঁ আৰু মই বনাওঁ লগতে মোৰ ফেমিলিকো মই ছাৰ্ভ কৰোঁ আৰু আমাৰ প্ৰথম প্ৰক্ৰিয়াটো বুলি ক'লে কি ক'ম আমাৰ ঘৰৰ খানাৰ ভিতৰত প্ৰথম প্ৰক্ৰিয়াটো আছিল পৰঠা আলু পৰঠা আৰু যিটো নেকি আমাৰ মায়ে বনাই ভাল পায় আৰু সেইটোৱে আছিল আমাৰ ঘৰৰ প্ৰথম প্ৰক্ৰিয়া খানাৰ ভিতৰত কেনেকুৱা ৰেডি কৰিব লাগে তাৰ কি কি মিহলাই বনালে মানে পৰঠাটো সোৱাদ হ'ব সেইখিনি চব মায়ে আমাক শিকাইছে আৰু সেইখিনি কৰিও ভাল লাগে আৰু সেইটোৱে আছিল আমাৰ ঘৰৰ প্ৰথম প্ৰক্ৰিয়া খানাৰ ভিতৰত